অঁ কোৱা ভাল ভাল তোমাৰ ভাল ভাত খালা

অঁ ময়ো ভাবি আছিলোঁ পায় তোমাক ক'ম ক'ম বুলি কথাটো ব'লা নহ'লে কাইলৈলৈকে যাওঁ এটা কাম কৰিবা আমাৰ অঁ লগৰকেইটা কিজানি যায় তোমাৰ লগৰকিজনীকো সুধিবা গোটেইখিনি একেলগে গ'লে ভাল লাগিব অঁ তেতিয়া আমি ৰাতিপুৱা ইয়াৰপৰা ওলাই দিম সোনকালে ফুৰিবও পাৰিম টাউনতে লগ হ'ম ঠিক আছে তুমি সোধাচোন ময়ো সোধোঁ দেই ঠিক আছে